স্কুলৰ পাছত সন্ধিয়া টিউশ্যন আৰু ব্যক্তিগত ক্লাছৰ বাবে মই ভাবোঁ যে কিছুমান ল'ৰা ছোৱালী দেখা পোৱা যায় যে তেওঁলোকে স্কুলতেই সকলো কথা বুজি লয় কিন্তু যিবোৰ নিম্ন পঢ়াত একেবাৰেই মন নবহে তেওঁলোকে সেইবোৰ স্কুলত বুজিবলৈ বহুত টান পায় তেওঁলোকৰ বাবে বহুত কঠিন হয় সেইকাৰণে তেওঁলোকে সন্ধিয়া সময়ত টিউশ্যন দিয়াটো অতি সামান্য কথা কাৰণ টিউশ্যন তেওঁলোকক প্ৰয়োজন হ'বই কাৰণ স্কুলতে তেওঁ সকলোবোৰ বুজি পোৱা স সহজ নহয় কাৰণ বহুত ল'ৰা ছোৱালী সেই স্কুলৰ ক্লাছত পঢ়ে তাৰ ভিতৰত বহু নিম্ন পৰ্যায়ৰো আছে মধ্য পৰ্যায়ো আছে আৰু উচ্চ পৰ্যায়ৰো আছে সেইসমূহক ভালকৈ বুজাবলৈ হ'লে স্কুল এখনত ইমান এটা গুৰুত্ব দিয়া নাযায় তেওঁলোকক টিউশ্যনৰ প্ৰয়োজন হয় আৰু ব্যক্তিগত ক্লাছৰ ক্ষেত্ৰত মই ক'ম যে তেওঁলোকে নিজৰ ইচ্ছা মতে যদি সেই বিষয়টোৰ ওপৰত ভালদৰে অধ্যয়ন কৰিব বিচাৰে ব্যক্তিগত ক্লাছৰ প্ৰয়োজন হ'ব পাৰে